মোৰ ভণ্টি বাইদেউ বা বান্ধৱী সকলোৱেই যাতে মাষ্টাৰ ডিগ্ৰীলৈকে মই পঢ়াতো বিচাৰোঁ কিয়নো মাষ্টাৰ ডিগ্ৰীলৈকে পঢ়িলে মগজুৰ বিকাশ সাধন হোৱাৰ লগতে প্ৰৱল আত্মবিশ্বাস নিজৰ মাজত আহে যেতিয়া একোগৰাকী নাৰী মাষ্টাৰ ডিগ্ৰীৰে শিক্ষিত হয় উচ্চ শিক্ষাৰে শিক্ষিত হয় তেতিয়া তেওঁ প্ৰত্যেকটো কাম কৰিবলৈ তেওঁ সেইখিনি দক্ষতা অৰ্জন কৰিব পাৰে আৰু সেইখিনি অভিজ্ঞতা অৰ্জন কৰিব পাৰে কোনটো ক্ষেত্ৰত কি ধৰণে কোনটো পৰিস্থিতি কেনে ধৰণে হেণ্ডেল কৰিব লাগে সেইখিনি দক্ষতা তেওঁৰ মাজত অ'ট'মেটিকেলি আহি যায় তেতিয়া ইন ফিউচাৰ তেওঁৰ পাৰিবাৰিক জীৱনতে হওক বা সামাজিক জীৱনতে হওক বা ৰাজনৈতিক জীৱনতে হওক বা নিজৰ ব্যক্তিগত জীৱনতেই হওক প্ৰত্যেকটো সমস্যা তেওঁ সুচাৰুৰূপে সমাধান কৰিবলৈ আচলতে সেইখিনি দক্ষতা তেওঁ অৰ্জন কৰিব পাৰে আৰু লগতে দৃষ্টিভংগীৰ সলনি হয় পঢ়া শুনা কৰিলে বহুত ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীবোৰ সলনি হয় আৰু এটা সুস্থ বাতাবৰণ নিজৰ মাজতেই গঢ়ি আনিব পাৰি সু স্বাস্থ্যকৰ পৰিবেশ এটাত নিজে থকাৰ লগতে আমি বা সেই সেই উচ্চ শিক্ষিতা গৰাকীয়ে আনকো দিব পাৰে আৰু তাৰ লগতে আমাৰ সমাজখনৰো উন্নতি বাৰুকৈয়ে হয় যিহেতু এগৰাকী নাৰীয়ে একোখন সমাজৰ গুৰি ধৰোতা বুলি ক'লেও ভুল নহয় গতিকে নাৰী এগৰাকীক শিক্ষিত কৰাটো আমাৰ প্ৰত্যেকখন সমাজ সমাজৰে এটা ডাঙৰ এটা প্ৰধান প্ৰধান আৰু প্ৰাইমেৰী দায়িত্ব বুলি ক'ব লাগিব গতিকে সকলো ছোৱালীয়েই শিক্ষাগ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় আৰু ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত বৰ্তমানলৈকে মই কোনোধৰণৰ বাধাৰ সন্মুখীন হোৱা যেন অনুভৱ কৰা নাই বা আজিলৈকে মোৰ তেনেকুৱা হোৱা নাই বা মই চিনি পোৱা মোৰ ওচৰে পাজৰে যিমান ছোৱালী বান্ধৱী আছে বা ভণ্টি বাইদেউ আছে তেওঁলোকেও যে কোনোবা বাধাৰ সন্মুখীন হৈছে সেয়া মই নাভাবোঁ কেতিয়াবা অৰ্থনৈতিক দিশত কিছুমান বাধাৰ সন্মুখীন হোৱা দেখা যায় সেইয়া কিন্তু ছোৱালী বুলি নহয় ল'ৰাৰ ক্ষেত্ৰতো হোৱা দেখা যায় গতিকে ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত তেনেধৰণৰ সন্মুখীন অসুবিধাৰ সন্মুখীন হোৱা যেন মোৰ মনত পৰা নাই